তাৰপিছত এদিন মোক মোৰ মায়ে ক'লে যে ৰাতিপুৱা সোনকালে উঠিবি উঠি অলপ খোজ কাঢ়িবি দৌৰিবি

তাৰপিছতে মই সোনকালে উঠা কৰিলোঁ আৰু মোৰ বান্ধৱীৰ সৈতে মই ৰাতিপুৱা খোজ কাঢ়িবলৈ যাওঁ প্ৰথমতে অলপ অসুবিধা হৈছিলে সোনকালে উঠাটো যিহেতু মই দেৰিলৈকে শুৱাৰ অভ্যাস আৰু ৰাতি শুৱা দেৰি হয় মোৰ পঢ়ি পঢ়ি থকা ছাত্ৰী যিহেতু আৰু সোনকালে উঠাৰ অভ্যাসটো গঢ়াৰ লগতে মোৰ দৌৰিবলে যোৱাৰ লগতে খোজ কাঢ়িবলৈ যোৱাৰ লগতে মোৰ পঢ়া শুনাতো মানে যথেষ্টখিনি সুবিধা হ'ল

যিহেতু তোমাৰ এইখিনি ভাল হ'ব সুবিধা হ'ব এইখিনি কৰাৰ পিছত ওলাই যোৱা পিছতে ঘৰৰ পৰা মই তেওঁ লগত কথা পাতিবলৈ পাওঁ তেতিয়া তেওঁ লগত কথা পাতিলেও মোৰ মনটো ভাল লাগে তেওঁ লগতো অকণমান সময় সময় দিব পাৰোঁ তেওঁ যিহেতু বিজি থাকে দিনটো তেওঁ বিচাৰে মোক মোৰ পৰা অকণমান সময়

খোজ কাঢ়িবলৈ লোৱাৰ পিছত মোৰ মানে ডায়েবেটিছটো কন্ট্ৰলত আহি গ'ল আৰু ডায়েবেটিছ হ'লে মানুহৰ নানান ধৰণৰ সমস্যা হয়